অ দু দুপৰীয়া সাধাৰণতে আমাৰ যিহেতু অসমৰ প্ৰধান খাদ্য হৈছে ভাত গতিকে চাউলৰ পৰা ভাত বনোৱা হয় গতিকে আমি ভাতেই ৰন্ধা যায় দুপৰীয়া আৰু ৰাতিৰ সাজত তাত আৰু লগতে ঘৰত যি ধৰক পাচলি আছে তাৰ আঞ্জা প্ৰস্তুত কৰা যায় তাৰোপৰি মাছ মাংস আদিও খোৱা যায় মাছ মাংসৰ মাছৰো বিভিন্ন প্ৰকাৰে ৰান্ধিব পাৰি ব্যঞ্জন প্ৰস্তুত কৰিব পাৰি আৰু মাছৰ মাছৰ আঞ্জা কৰি জোল বনাব পাৰি তাৰোপৰি মাছৰ মূৰাটোৰে মাছৰ মূৰাটোৰে বিভিন্ন টেঙা প্ৰস্তুত কৰিব পৰা যায় ঔ আমাৰ এটা ধুনীয়া টেঙা ঔৰ তাৰোপৰি থেকেৰা এনেদৰে টেঙাজাতীয় আঞ্জাবোৰ প্ৰস্তুত কৰিব পৰা যায় মাছৰ মূৰটোৰে তাৰোপৰি অমিতাৰ সৈতে খাৰ বনাব পাৰি আমাৰ অসমীয়াৰ যিহেতু খাৰ খোৱা অসমীয়া বুলি এটা কথা আছে আমাৰ অসমৰ মাটিৰ আম্লিক গুণসম্পন্ন যিহেতু যি প্ৰস্তুত কৰা যায় তাত এচিডিটি ফৰ্ম বেছিকৈ থাকে গতিকে তাৰ কাৰণে আমাৰ খাৰ খোৱা যায় আৰু সপ্তাহত এদিন খাৰ খাব লাগে তাৰোপৰি বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰা যায় এইখিনিয়ে আৰু